হয় গাঁৱৰ স্বাস্থ্যসেৱাৰ লগত টাউনৰ স্বাস্থ্যসেৱা তুলনামূলকভাৱে বহুত উন্নত কাৰণ চৰকাৰী খণ্ডৰ স্বাস্থ্যসেৱাই হওক বা বেচৰকাৰী খ খণ্ডৰ স্বাস্থ্যসেৱাই হওক টাউনৰ স্বাস্থ্য স্বাস্থ্যসেৱা বহুত উন্নত তাত ডাক্তৰ আৰু নাৰ্চ যথেষ্টখিনিসংখ্যক গাঁৱৰ স্বাস্থ্যসেৱাতকৈ বহুত বেছি থাকে যিসকল চিকিৎসক এক্সপাৰ্ট সেইবোৰ সদায় টাউনৰ স্বাস্থ্যসেৱাতে থাকে আৰু তাত বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে যিবিলাক মেচিন উন্নতমানৰ মেচিন সকলো এক্স ৰে'ৰ পৰা ধৰি তেজ পৰীক্ষা কৰা আল্ট্ৰাচাউণ্ড কৰা চিটি স্কেন কৰা সকলো মেচিন টাউনৰ স্বাস্থ্যসেৱা খণ্ডতেই থাকে তাৰ পৰিৱৰ্তে গাঁৱৰ স্বাস্থ্যসেৱা বহুত পিছপৰা ভিতৰুৱা অঞ্চলৰ স্বাস্থ্যসেৱা বিলাকত টাউনৰ স্বাস্থ্য খ হেৰি নাৰ্চ হওক বা ডাক্টৰে হওক আহিবলৈ ইচ্ছা নকৰে গাঁৱৰ স্বাস্থ্যখণ্ডবিলাকত যথেষ্টখিনি মেচিনৰ অভাৱ হৈ থাকে ডাক্তৰ নাৰ্চ খুব কম সংখ্যক হস্পিটেলত থাকে আৰু ইয়াত গাঁৱৰ পৰিৱেশবিলাকত পতককৈ ডাক্তৰ আহিবলৈ ইচ্ছা নকৰে গতিকে টাউনৰ স্বাস্থ্যসেৱাতকৈ গাঁৱৰ স্বাস্থ্যসেৱা বহুত বেয়া